অঁ মই আপোনালোকৰ কোম্পানীৰ পৰা ল'টাচৰ প্ৰডাক্ট কিনিছিলোঁ প্ৰডাক্টটো খুব ধুনীয়া আছিল মোৰ স্কিনত ব্যৱহাৰ কৰি খুব ভাল পালোঁ মই আপোনালোকৰ প্ৰডাক্টটো আগলৈ ব্যৱহাৰ ক কৰি থাকিম